হয় কওকচোন হয় কওকচোন ধান আছে বাৰু আপোনাক কি ধান লাগিব কি কৈছে কি কৈছে জহা আৰু বৰাহে হ'ব বৰ্তমান বাইদেউ বাচমতি নহ'ব বাচমতি নহ'ব আপোনাক কিমান দিনৰ ভিতৰত লাগিব বাৰু কিমানমান লাগিব বাৰু আপোনাক মোৰ লগত এতিয়া নাই

হয় পাঁচ কুইণ্টল লাগিব ন পাঁচ কুইণ্টল লাগিব নে ঠিক আছে বাৰু আমাৰ ইয়াত তিনি হেজাৰকৈ হয় তিনি হেজাৰকৈ হয় কিবা এটা কম কৰি দিব আৰু আপুনি বাকী ঠিক আছে সেইটো হ'ব বাৰু বাকী আপুনি নিবলৈ নিজেই আহিব নে আমি আপোনাক ঘৰত দি থৈ আহিব লাগিব সেইটো পৰা হ'ব বাৰু খালী মানে ঘৰত দিবলৈ যোৱাতো এটা এক্সট্ৰা চাৰ্জ লাগিব

বাকী আৰু আপোনাক কিবা বেলেগ এতিয়া আপোনাৰ দুই কুইণ্টল হ'ব

অঁ অঁ ঠিক আছে আপুনি কিমানমান সময়ত আহিব বাৰু নিবলৈ

অঁ অঁ ঠিক আছে হ'ব আপুনি আহাৰ আগত খালী এটা ফোন কৰিব দেই অঁ অঁ